হেল্ল' ৰাহুল অঁ মোৰ যোৰহাট যাবলগীয়া আছিলে তাকে এতিয়া গাড়ীবিলাকৰ আজিকালি কি ৰেট চলিছে অঁ ঠিক আছে এইটো তেনে সিমান ভৰিব লাগিব ন বাৰু মই কাইলৈ বা পৰহিলৈ যাম নেকি মই তোক জনাম বাৰু অঁ ঠিক আছে বাৰু হ'ব দে